ব্যৱসায় এটা আৰম্ভ কৰিবলৈ হ'লে প্ৰধানকৈ অতি বেছি আয়ৰ প্ৰয়োজন হয় আয় মানে পইচাটো বেছি প্ৰয়োজন হয় পইচা বেছি হ'লে ব্যৱসায়টো ডাঙৰকৈ আৰম্ভ কৰিব পাৰি যিহেতু আজিকালি মহিলাসকলক বহুত সুবিধা দিয়া হৈছে সেইবাবে গোটৰ পৰা পইচা কোনো আত্মসহায়ক গোটোৰ পৰাই হওক বা মাইক্ৰ'ফাইনেন্সৰ পৰাই হওক পইচাটো লৈ এটা ধুনীয়াকৈ আৰম্ভ কৰিব পাৰি যিকোনো এটা ব্যৱসায় আৰম্ভ কৰিব ল'লে হাঁহ কুকুৰা হওক গৰু ছাগলী হওক আৰু গাহৰি পালনে হওক এটা গঁৰাল ডাঙৰকৈ আহল বহুলকৈ এটা গঁৰালৰ প্ৰয়োজনীয় হয় সেই গঁৰালৰ অনুযায়ী পোৱালিবিলাক ৰখা হয় পোৱালিবিলাক যতন কৰি নাৰাখিলে বেমাৰ আজাৰ হয় চাফ চিকুণ কৰিও ৰাখিব লাগে আৰু ব্যৱসায় ভিত যিহেতু এটা গাহৰি এটা গাহৰিটো অকল পালন কৰিলে নহ'ব ব্যৱসায় বুলি ক'লে তিনি চাৰিটা গাহৰি পালন কৰিব পৰাকৈ থ'ব লাগে ঠাই হ'ব লাগে জেগাডখৰ ডাঙৰ হ'ব লাগে আহল বহল হ'ব লাগে আৰু

কুকুৰা হাঁহ পালন কৰিবলৈ ডাঙৰ এটা গঁৰাল প্ৰয়োজন হয় গঁৰালৰ অনুযায়ী সেইবিলাকক ৰখা হয় চাফ চিকুণ কৰিব লাগে মানুহৰ সময়ত সময় দিব লাগে দানা পানী আদি খুব প্ৰয়োজন হয় কাৰণ সোনকালে ডাঙৰ হ'বলৈ হ'লে সময়টো বেছি প্ৰয়োজন হ'ব দানাটো ভাল দৰে দিব লাগে

আৰু ব্যৱসায় ভিত্তিত ল'লে যিহেতু এটা দুটা বস্তু থ'লে নহ'ব কুকুৰা থ'লে দুশ তিনিশ একেলগে থাকিব পৰাকৈ সুবিধা দিব লাগে লাইটৰ সুবিধা দিব লাগে দানা পানী আদি সকলোৰে সুবিধা দিব লাগে আৰু গাহৰি হওক ছাগলী হওক পালন কৰিবলৈ হ'লে পাঁচ ছয়টা গাহৰি আৰু ছাগলী হওক ছয় সাতজনী ছাগলী লগতে দানাও তেনেকৈ দিব লাগে ধান চাউল তুঁহ গুৰি ব্ৰইলাৰ দানা আদি সকলোবোৰ ভালকৈ দিব লাগে আৰু আজিকালি গাহৰি এটা হয়তো যেতিয়া হেৰি পোৱালিৰ মানে লগ বিচাৰে তেতিয়া ডক্টৰ ডক্টৰক আনি গাহৰিটো চোৱা চিতা কৰাব লাগে আৰু হাঁহ কুকুৰাবিলাকো বাৰু মতা কুকুৰা ঘৰতে থাকে ইমান অসুবিধা নহয় তথাপিতো কিবা এটা বস্তু পুহিব ল'লে সৰু সৰু ঠাই অতি প্ৰয়োজনীয় আৰু পইচাটো অতি প্ৰয়োজনীয় বেছি পইচা হ'লে বেছি ইনকামটো কৰিব পাৰি গৰু ছাগলীবিলাক বাৰু দিনত হ'লে এৰালো দিব পাৰি মানুহো তেনেকৈ লাগে চবৰে বেলেগ বেলেগ হয় ধৰণৰ বেলেগ বেলেগকৈ কাম কৰিব পাৰি আৰু হাঁহ কুকুৰা হ'লে জেগাডখৰ এশ কুকুৰা পুহিবলৈ হ'লে এটা আহল বহল গঁৰাল প্ৰয়োজনো হয় গঁৰাল প্ৰয়োজন আৰু কুকুৰা হওক হাঁহ হওক চবৰে দৰৱ দানা চব বেলেগ বেলেগ ধৰণৰ দিব পাৰি আৰু হাঁহ কুকুৰা ব্যৱসায় বুলি ক'লে অনবৰত লাগি থাকিব পৰা হ'ব লাগে দানা পানী সময়মতে চব দিব লাগিব তেতিয়াহে সোনকালে ডাঙৰ হয় কাৰণ বস্তু এটা পুহি ল'লেহে দিয়ে ডাঙৰ হ'ব তেনেকৈ ভাবি থাকিলে নহ'ব বিভিন্ন ধৰণৰ ভেকচিন আজিকালি বজাৰত উপলব্ধ সেই গতিকে চব সুবিধা কৰিয়ে হাঁহ কুকুৰা পোহা হয় আৰু বিজনেছ হিচাপে লোৱা হয়